হেল্ল' ফ্লিপকাৰ্ট কাষ্ট'মাৰ চাৰ্ভিছ মই যোৱা একৈছ ডিচেম্বৰ দুহেজাৰ তেইছ তাৰিখে আপোনালোকৰ ৱেবছাইটৰ পৰা এটা চাৰ্ট অৰ্ডাৰ কৰিছিলোঁ যিটো মই সাতাইছ ডিচেম্বৰ দুহেজাৰ তেইছ তাৰিখে পাৰ্চেলটো পাইছিলোঁ কিন্তু বিশেষ কাৰণবশতঃ মই এই চাৰ্টটো কেঞ্চেল কৰিব খুজিছোঁ সেইবাবে আপোনালোকে যাতে এই চাৰ্টটো কেঞ্চেল ঘূৰাই লওক আৰু ৰিফাণ্ডৰ অনুৰোধ কৰিছোঁ যাতে ৰিফাণ্ড কৰি দিয়ে মোৰ অৰ্ডাৰ নম্বৰটো হৈছে দুই শূন্য এক এক চাৰি এক পাঁচ ছয় আৰু মই ইতিমধ্যে এই চাৰ্টটোৰ বাবে পে'মেণ্ট কৰি দিয়া হৈছিল সেইবাবে আপোনালোকে যাতে ৰিফাণ্ডটো কৰি দিয়া অতি সোনকালে তাৰ বাবে অনুৰোধ কৰিছোঁ